আৰ্টৰ বাবে কিছুমান খৰচ হয় কিন্তু সেইবোৰ মই খৰচ বুলি নাভাবোঁ কাৰণ মই ছবি আঁকি ভাল পাওঁ ছবি আঁকিবলৈ ছবি আঁকিবলৈ মই প্ৰায় প্ৰাকৃতিক দৃশ্য এইকাৰণেই ভাল পাওঁ যে তাত নদী নৈ যান জুৰি ঘৰ দুৱাৰ কলগছ নাও এখন পাহাৰ এইবোৰ এইবোৰ দেখে আঁকিব পৰা যায় প্ৰাকৃতিক দৃশ্য ছবি আঁকি বৰ ভাল লাগে প্ৰায় মই প্ৰাকৃতিক দৃশ্য ছবকে আকৌ মই ব্ৰেণ্ড বুলি আজিলেকে কোনো সঁজুলিয়ে কিনি পোৱা নাই নৰ্মেল যিবোৰ পায় দোকানে বজাৰে সেইবোৰে ব্যৱহাৰ কৰোঁ সেইবোৰ ব্যৱহাৰ কৰিয়ে মই ছবি এখন প্ৰস্তুত কৰি তোলোঁ ছবিখন প্ৰস্তুত কৰোঁতে মোৰ কোনো ধৰ খৰচ হয় কিন্তু মই সেইবোৰক খৰচ বুলি নাভাবোঁ কাৰণ মই ছবীয়াকে ভাল পওঁ ভাল পাওঁ ছবি আঁকিবলৈ ব্যৱহাৰ কৰা সামগ্ৰীসমূহ হ'ল কাাটাৰ পেঞ্চিল ৰবাৰ আৰ্ট পেপাৰ ইত্যাদি ইত্যাদি এখন প্ৰাকৃতিক দৃশ্যৰ সহায়ত এখন প্ৰাকৃক দৃশ্যত মই আকো এখন পাহাৰ এটা পডি এজোপা কলগছ এটা পুখুৰী এখন হাবী এইবোৰৰ দৃশ্য পৰিসফুত কৰি তোঁ

ছবিবোৰ যাতে দেখাত সঁচা সঁচা লাগে তেনেকৈ আঁকিবলৈ চেষ্টা কৰোঁ ড্ৰয়িং কৰোঁতে মই ব্যৱহাৰ কৰা কলাাবিধেই গ হৈছে প্ৰাকৃতিক দৃশ্য প্ৰাকৃতিক দৃশ্য মই বহুত ভাল পাওঁ প্ৰাকৃতিক দৃশ্য ছবি আঁকিয়ে থাকোঁ মই প্ৰাকৃতিক দৃশ্য আঁকোঁতে মই বহু ধৰণৰ সঁজুলি ব্যৱহাৰ কৰোঁ ধৰিও কালাৰ কৰি দিলে আৰু বেছি ভাল লাগে